মই সেই গাহৰি পুহিছোঁ গাহৰি মই হেৰি পুহিছোঁ মানে দানা মই তাকে বহুত দানা কাটিব লাগে গাহৰি পুহি মই তিনিটা চাৰিটামান গাহৰিয়ে পুহিছোঁ গাহৰি দানা মানে একদম বহুত দূৰৰপৰা আনিব লাগে দেই একদম ক'ব লাগিব আৰু গাহৰি দানা ক'ৰ ক'ৰপৰা আনিব লাগে তাৰমানে গাহৰি দানাৰ লগত খোৱাব লাগে কলগছ কাটিব লাগে তুঁহগুৰি দিব লাগে শুকান মাছ দিব লাগে ঢেৰ বিভিন্নখিনি আৰু দিব লাগে তাৰমানে সেই গাহৰি দানাত আকৌ সেই আদি কৰি মোৰ হয়হে তাৰপিছত কি হয় সেই তিনি তিনি টাইম আকৌ গাহৰি দানাই দিব লাগিব নহয় তিনি এটা দুটা গাহৰি নহয় নহয় আকৌ চাৰি পাঁচটা গাহৰি তেও আকৌ মোক চৰকাৰে আমাক আমাৰ নিচিনা মানুহক চৰকাৰে দেখি নাপায় তাৰপিছত আৰু মই গা হেৰি গৰু পুহোঁ গৰু পুহো মানে ইমান ভাল গৰু এজনী আছিলে মোৰ এনেকুৱা ভাল গৰু আছিলে সঁচ গাখীৰ তাৰমানে দুই লিটাৰ ওলায় আৰু দুই লিটাৰ ওলাই মানে গৰু গাখীৰ ওলাই মানে দানা মানে পুৰা একদম খুৱাব লাগে নহয় এই আমি দানাৰ লগত কি দিওঁ কল তাৰমানে তুহঁগুৰিৰ লগত সেই সিজাই কৰি বৰ ডাঙৰ হেৰি এটা সিজাওঁ আৰু গামলা এটাত গামলা তাত সিজাই মানে গৰুক এইবোৰ তাৰমানে আমি শাক পাচলি যি খাওঁ সেয়াও তাৰমানে লগতে মিক্স কৰি দিওঁ আৰু দানাৰ লগতে চব দিওঁ আৰু তাৰমানে কল সেই কলডিল খালে কলডিলৰ বাকলিও দি দিওঁ কোমোৰা খালে কোমোৰা বাকলিও দি দিওঁ ৰঙালাও খালে ৰঙালাও বাকলিও দি দিওঁ চব দি দিওঁ আৰু তাৰমানে দিবলগীয়া নাই আৰু চব দি দিওঁ তাৰপৰা ছাগলী পুহিলে মানে ছাগলী নিম পাত কাটি দিওঁ কঁঠাল পাত কাটি দিওঁ তাৰমানে চব কাটি দিওঁ আৰু মই কঁঠাল পাত নিম পাত এই যি আছে তাৰমানে ডাৱৰীয়া বতৰৰ দিনাখন ওলাই যাব নোৱাৰে সেইদিনাখন মই তাৰমানে এনেকৈ ৰছী লগাই লগাই মানে ওলমাই ওলমাই তাৰমানে হেৰি চব খুৱাই দি দিওঁ আৰু তেতিয়া গোটেইখিনিয়ে ডিঙি মেলি মেলি খাইহি আৰু তাৰমানে খাই থাকিলে ভাল লাগে আৰু গাহৰি ছাগলীয়ে তাগলীয়ে তাৰমানে খাই থাকিলে মৰম লাগি যায় বস্তুকেইটা দেখিলে মানে এতিয়া মোৰ আৰু ক'বলগীয়া একোৱে নাই মই এতিয়া ইমানতে কয় পেনি সামৰণিটো মাৰিছোঁ আৰু